অ' দাদা শুনকচোন কথা এটা আছিলে আপোনাৰ লগত আপোনাৰ কেবখন ভাড়ালৈ লাগিছিলে মোৰ লগৰ দহজনমান বন্ধু বান্ধৱী শ্বিলঙলৈ যাব কালিলৈ ৰাতিপুৱা ছয়মান বজাত যাম বুলি ভাবিছোঁ আমাৰ প্ৰতিজনৰ লগত দুই তিনিটাকৈ বেগ থাকিব দহজন মানুহ বিছ পঁচিছটা বেগ সেইকাৰণে আমাক এখন ডাঙৰ কেবৰে প্ৰয়োজন হ'ব তাত আমি বিভিন্ন ঠাইত যিহেতু ফুৰা চকা কৰিম আৰু ইয়াৰ পৰা শ্বিলঙলৈ অহা যোৱা আপোনাক কিমান দিব লাগিব জনাবচোন তাত আমাৰ এসপ্তাহমান থকাই হ'ব গতিকে চাই চিতি ক'ব আৰু ভাড়াটো আপোনাক কিমান দিব লাগিব দাদা পাৰিলে ভাড়াটো অলপ কমাবলৈ চেষ্টা কৰিবচোন